আমাৰ অঞ্চলতো খুচুৰা আৰু পাইকাৰী বজাৰবোৰ হ'ল যেনে কাপোৰৰ বজাৰ ফল মূলৰ বজাৰ পাচলি বজাৰ মাছ মাংস বজাৰ এনেকৈ ধেৰ বজাৰ আছে যেতিয়া মাছ মাংস কটাকে ক'বলৈ গ'লে আমি যেতিয়া ঘৰতে হাঁহ কুকুৰা পুহোঁ কোনোবাই বিচাৰি আহিলে দিওঁ খুচুৰাকৈ যেতিয়া দুটকামান বেছি হয় আৰু কিন্তু পাইকাৰী নিলে আৰু দুটকামান কম দিওঁ আৰু তেনেকৈ কাপোৰ বজাৰৰো একেই যদি এযোৰ আনিবলৈ যাওঁ এযোৰ আনিবলৈ যোৱা হয় তেতিয়া দাম বেছি হৈ যায় আৰু যেতিয়া কেইযোৰমান সৰহকৈ অনা হয় তেতিয়া দামটো অলপ কম হয় আৰু তেনেকৈ প্ৰত্যেকখন বজাৰ একেই খুচুৰা বজাৰৰ দামটো বেছি আৰু পাইকাৰী বজাৰ ক'ম আজিকালি অনলাইনতো একেই সকলো বস্তুৱে পোৱা যায় কিন্তু কি ক'বা কেতিয়াবা অনলাইনৰ দামটোক বেছি বেছিও হয় কেতিয়াবা কমো হয় আৰু সময়মতে বস্তুবোৰ নাপায় যি কেতিয়াবা বস্তু বেয়া আহিব সেইকাৰণে অনলাইনতো বজাৰখন একেই সুবিধাজনকো আৰু বিপদজনকো